মাছ ধৰিবলৈ হ'লে আমি কিছুমান কথা মানে গুপ্তভাৱেও জনাতো দৰকাৰ যে যেনে এতিয়া মাছটো এফালৰ পৰা আমি চেপি যায় আছো চেপি যায় থকাত আমি মাছটো কোন ফালেদি যায় সেই কথাখিনি নিজে অনুমান কৰিব পাৰোঁ যে মাছটো চাইডেৰে বিশেষকৈ চাইডেৰে গুচি যায় এই চাইডটো ল'ব লাগে প্ৰথম প্ৰথম কথা হ'ল মানে চাইডেৰে ল'ব লাগে য'ত নেকি মাছটো সেই পাকেদিহে গুচি যায় মাছটো যাব যাতে মাজেদি সচৰাচৰ তাৰ মানে মাজেৰে মাছটো নাযায় এতিয়া আমি কিছুমান ইয়াতে বান্ধ দিওঁ বান্ধবিলাকতো তাৰ মানে কি মাছটো কোন ফালৰপৰা প্ৰথম আহিছে সেই কথাখিনি আমি জানিব পাৰোঁ যে মাছটো অহাৰ আগে আগে আগে আগে আমি মানে গম পাও যে মাছটো উজাই আহিছে নে নে ভটিয়াইছে এই ভটিয়নিত আমি মাছটোত জালখন পাতিবৰ মানে চেষ্টা কৰোঁ যে কিছুমান মানুহে সেইবিলাক কথা নাজানে যে য'তে ত'তে মানে জালখন পাতিলেই বা জালখন টানি নিলেই তাত মাছ নোসোমাব পাৰে মাছটো কোনফালেদি আহে সেই কথাখিনি জানিবৰ কাৰণে আমি এইখিনি প্ৰশিক্ষণৰো প্ৰয়োজন আছে যে মাছ আচলতে চাইডেৰেহে বেছিভাগ গুচি যায় যে মাজেৰে নাযায় প্ৰথম কথা সেইটো দ্বিতীয় কথা হ'ল মাছটো ধৰিবৰ কাৰণে আমি কিছুমান কথা জানি লোৱাৰ জনাৰ প্ৰয়োজন যেনে মাছটো ধৰিব পৰা কাঁইটীয়া মাছ এটা ধৰিব গ'লে কাঁইটীয়া মাছটো ধৰাৰ কাৰণে আমি এই মূলতে যে কাঁইটে বিন্ধিব নোৱাৰে যাতে ঠিক তেনেকৈ ধৰিব লাগে এতিয়া কুচিয়া মাছটো বিশেষকৈ ধৰিব লাগে যে এতিয়া হাতেৰে ধৰিব সচৰাচৰ হাতেৰে ধৰি ৰাখিব নোৱাৰি সেয়ে মাছটো ৰাখিব জানিলে আঙুলি আঙুলি মাজত মানে চেপা দিব লাগে আঙুলিৰ মাজত চেপা দিলে সেই মাছটো ৰৈ যায় কুচিয়া মাছ তেনেকৈ নাযায় আৰু যাব নোৱাৰে এই ক্ষেত্ৰত তাৰ মানে কিছুমান মানুহে নাজানে যে কুচীয়া মাছটো গুচি গ'ল যে ধৰিবই নোৱাৰিলে হাতত দা কটাৰী একোৱে নাথাকে নাথাকিল সেইটো মাছ ধৰিবৰ কাৰণে সেইটো ব্যৱস্থাটো কৰিব লাগে এনেকৈ এনে ধৰণৰ কিছুমান তাৰ মানে ব্যৱহাৰ বস্তু আমি পাওঁ যে এইটো অভিজ্ঞতাৰ ক্ষেত্ৰত আমি নিজে নিজেই জানি লৈছোঁ যে আকৌ কেতিয়াবা এনেকুৱা আহি আছে সেইখিনি ধৰি আহি আছে মাছ এটা যে কোন ফালে জোং যাঠি যে মাৰিলে সেই মাছটো ধৰা পৰিব বা মাৰিব পৰা মাৰিলে মাছটো বন্দী হ'ব সেই কথাখিনি আমি জানিব পাৰোঁ যে মাছটো সি এনেই ধৰি আহি আছে মাছ আহিছে নে কিবা বেলেগ বস্তু আহিছে সেই কথাখিনি বেলেগ মানুহে নাজানে মাছৰ আৰু বেলেগ প্ৰাণীৰ এই মানে শিয়নীটো অকণমান বেলেগ এনেধৰণৰ কিছুমান তাৰ মানে অভিজ্ঞতা থকাটোও প্ৰয়োজন আৰু তেনেকৈ আমি মাছটো ধৰিবলৈ সক্ষম হওঁ